গ্ৰাম্য সম্প্ৰদায়ত খেল খেলাৰ জৰিয়তে মানুহে বহুতো কাম কৰিব পাৰে যেনেকৈ নিজৰ দক্ষতাক আন্তঃৰাষ্ট্ৰীয় মঞ্চত প্ৰদৰ্শিত কৰিব পাৰে আনকি ভালকৈ খেলিব পাৰিলে নিজৰ গাঁও আৰু নিজৰ দেশৰ নাম গৌৰৱেৰে প্ৰকাশ কৰিব পাৰে নিজৰ জীৱন নিৰ্বাহৰ বাবে টকা পইচা অৰ্জনৰ পথ বনাব পাৰে খেল খেলি থাকিলে নিজৰ শাৰীৰিক পৰিস্থিতি সুস্থ থাকিব আৰু এনেকৈ বহুতো কাম খেলৰ জৰিয়তে মানুহে কৰিব পাৰে